ওচৰৰ গাঁওবোৰলৈ আমি সোনকালে মানে ওচৰ চুবুৰীয়া ঘৰলৈ গৈ থাকোঁ তেওঁলোকৰ খা খবৰ লওঁ তাৰপিছত তেওঁলোকৰ মানে কিবাকিবি পাতিলেও সভা পা পাৰ্বণ পাতিলেও যাওঁ তেওঁলোকে নিমন্ত্ৰণ কৰিলেও যাওঁ নহ'লে বা কাৰোবাৰ গা অসুখ হৈছে নেকি বা অসুখ হৈছে বুলি গম পালে তেওঁলোকৰ স্বাস্থ্যৰ খবৰ ল'বলৈ যাওঁ যি পাৰোঁ দুই এটা উপদেশ দিওঁ যে ডাক্তৰ ওচৰলৈ যোৱা দেখুৱাই আহা বা বিশু শুদ্ধ পানী খাবা পানী অলপ বেছিকৈ খাবা বা খোৱা বোৱা অলপ যত্ন ল'বলৈ কওঁ আৰু তেওঁলোকে